খেল মই খুবেই ভাল পাওঁ ফুটবল হওক ভলীবল হওক ক্ৰিকেটেই হওক যিয়ে নহওক কিয় কাবাডীয়ে হওক চব খেলেই মই ভাল পাওঁ তাৰ ভিতৰত ফুটবল খেলটো বেছি ভাল পাওঁ ৰণাল্ডো মেচিহঁতৰ খেলা মই চাওঁ টি ভিত ভাল লাগে খেলা চাই ভাল খেলে গ্ৰামাঞ্চলৰ লোকসকলেও খেলা খেলে আমাৰ গাঁৱতো খেলে খেলা সেই খেল অনুপাতত সেনে সুবিধাও নাপায় গাঁও অঞ্চলৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা ফিল্ড নাই আমাৰ ইয়াত খেলিব পৰা এনে তথাপিতো খেলে আৰু যিখিনি জেগা আছে খেলাৰ কাৰণে তাতেই খেলে সেনেকৈ ক্ৰিকেটো খেলে ভলীবলো খেলে ফুটবলো খেলে ক্ৰিকেটো মই চাওঁ বিৰাট কোহলী ৰোহিত শৰ্মা ধোনী চনীয়েও ভাল খেলি গৈছে শচীন তেণ্ডুলকাৰ ভাল প্লেয়াৰ আছিলে এইবিলাক দেখি আমি গাঁৱতো ক্ৰিকেট খেলোঁ আৰু শচীন হ'ব নোৱাৰিলেও আৰু খেলটো খেলোঁ নেখেলা নহয় ভাল লাগে খেলি দৌৰা খেলোঁ আমাৰ ইয়াত দিয়া হয় খেলে কাবাডী খেলে ভলীবল খেলে কেৰম খেলে কেৰমো খেলি ভাল লাগে কেৰম খেলাটোও খেলিবলগা খেলা ভাল লাগে খেলি খেলোঁ আমি চব খেলেই খেলোঁ গাঁও অঞ্চলত আৰু চব সুবিধাও নাপায় যি পাওঁ সেইখিনিয়ে খেলোঁ

খেল মানুহৰ জীৱনত এক ডাঙৰ উল্লেখযোগ্য বস্তু বুলি মই ভাবোঁ খেলৰ পৰা দেহ মন চবেই সুস্থ থাকে মানুহৰ আৰু সুস্থ জীৱন অবিহনে চব কথাই আধৰুৱা হেন লাগে জীৱনত খেল খেলি ভাল লাগে খেল খেলে আমাৰ গাঁৱতো

এই